ৰন্ধা কামটোক মোৰ হবি হিচাপে লোৱাৰ ক্ষেত্ৰত মোৰ মা মাহী মামী আৰু বিকুদাই বিশেষ ভূমিকা পালন কৰিছে মই যিহেতু ঘৰখনৰ ডাঙৰ আছিলো মই যেতিয়া মা কেতিয়াবা ক'ৰবালে যায় তেতিয়া দেউতায়ো অলপ এলাহ কৰে বনাবলে তেতিয়া মোক কয় বনাবলে তেতিয়া প্ৰথম বেয়া পাইছিলো বনাই মেলি কিন্তু তেতিয়া পাছত যেতিয়া মই বনাও তেতিয়া সকলোয়ে কয় যে ভাল হৈছে ইমান ধুনীয়া বনাইছ তেতিয়া তেতিয়াৰ পৰা মানে অলপ উৎসাহ পাওঁ মনত যে আৰু অলপ ভাল ৰান্ধিব পাৰিম তেনেকে মোৰ সেইটো হবি হ'ল আকৌ মই মাহীহঁতৰ ঘৰত যেতিয়া যাওঁ মাহীহেতেও কয় মানে তই ঘৰত বনাৱ নহয় আমাকো চাহ অকণ বনাই খোৱা আক' বা আমুকটো বনাই খোৱা আক' সেই তেতিয়া মাহীহঁতৰ তাত বা মামাহঁতৰ তাত গলেও মই বনাও মেলো বা মাহীহেত কেতিয়াবা ক'ৰবাত গ'লে বা অসুবিধা হ'লেও মোক মাতে তেতিয়াও মই গৈ মেলি বনাই দিওঁ তেতিয়া মাহীহঁতৰ লগতে মাহীৰ পৰিয়ালৰ আন আন সদস্যসকলেও মোৰ বনোৱা খাদ্য় খাই ভাল পায় সেই তেনেকে তেনেকে যেতিয়া সকলোৱে ক'বলৈ ল'লে যে মই বনোৱা খাদ্য খাই ভাল পায় সেই তেতিয়াই মই আৰু উৎসাহ পাওঁ আৰু মই নতুন নতুন ৰান্ধিবলৈ চেষ্টা কৰোঁ এনেকৈ মোৰ ৰন্ধাৰ কামটো হবি হ'ল